লখিমপুৰ জিলাৰ মূল কৃষিজাত সামগ্ৰীৰ ভিতৰত ধান খেতিয়েই পৰে সেই ধান খেতি কৰি আমি বহুত স্বাৱলম্বী হৈছোঁ ধান খেতি বহুত বিধৰ ধান আমি খেতি কৰোঁ বৰা ধান আমপাখি ধান জহা ধান ৰঞ্জিত ধান এইবিলাক খেতি কৰি আমি আহাৰ শাওনমহীয়া কঠীয়া পাৰি পেলাই ৰুওঁ কাতি আঘোণমহীয়া আকৌ শস্য কাটি ভঁৰাল ডাঙৰি আমি ভৰা সেই মৰণা মাৰোঁ মৰণা মাৰি ভঁৰালত আমি বছৰটোলৈ সামৰি থৈ বছৰটো খাওঁ আৰু তাৰপিছত গাহৰি খেতি বিষয়ে ক'বলৈ গাহৰি পোহপাল কৰিবৰ কাৰণে গাহৰি ফাৰ্ম এখন আমাৰ কদমত ৰখা হৈছে ৰখা হৈছে কদমত আছে সেইখন ফাৰ্মত আমাৰ অসমৰ ভিতৰতে বিখ্যাত গতিকে সেই ফাৰ্মখনত আমাৰ শিক্ষিত নিবনুৱা ল'ৰাই গৈ চায় আকৌ সেই ফাৰ্মখনতে বহুতো শিকি নিজে ফাৰ্ম খুলিছে আকৌ সেই গাহৰি ফাৰ্মৰ পৰিৱৰ্তে গৰু ফাৰ্মো খুলিছে গৰু ফাৰ্ম খুলি গোটত গা গৰু ডাঙৰ কৰি গাখীৰ খীৰায় গাখীৰ বিক্ৰী কৰি বহুতো আমাৰ শিক্ষিত ল'ৰা স্বাৱলম্বী হ'ব পাৰিছে গতিকে এইবিলাক বস্তু থাকিলে নিবনুৱা ল'ৰাও বহুত উন্নত হ'ব পাৰে